বাচন ধোৱা পদ্ধতি অসমত আমাৰ অসমীয়া মানুহে বাচন ধোৱা পদ্ধতি বুলি ক'লে বৰ্তমানতো আমি এতিয়া বজাৰত পায় ভীম বাৰ এইবিলাক কি এক্সো ফেক্সো এনেকুৱাবিলাকে ঘহোঁ এনেকুৱাবিলাকে ঘহোঁ কিন্তু মেইন আমাৰ অসমৰ মানে কাঁহী বাতি ধোৱাৰ মেইন পদ্ধতিটো হৈছে হেৰি আমাৰ মেইন ফুটছাই জুই যেতিয়া জ্বলাওঁ যে জুইত জ্বলোৱা পিছত মানে বাঁহ খৰি যোনখিনি দিওঁ নে বাঁহখৰি দিয়াৰ পিছতে এখিনি মানে বগা বগা ভুৰভুৰীয়া বগা এখিনি ছাই ওলায় সেই ছাইখিনিক আমি ফুট ছাই বুলি কওঁ ফুট ছাই দি যেতিয়া একবাৰ এনেকৈ পূৰা ঘঁহি পিনে ধুই দিয়া যায় ন তাতকৈ আৰু ভাল একো চাফা কৰা বস্তু নাই আৰু তেনেকৈ মানে সেই মই ফুটছাই দিয়ে ধুওঁ আজিকালিতো কিছুমান মানুহে কি কৰে ভীমবাৰৰ লগতে ফুটছাই অলপো মিক্স কৰি লয় ফুট ছাই মিক্স কৰি লৈ দিয়ে অলপ বেছি সেনেকুৱাবিলাক মানে বেছি চাফা হয় তাৰপিছত আছে আপোনাৰ হেৰি বেছি দাগ থাকিলে মানে ফুটছাইৰ লগত অকমান বালি মিক্স কৰি দিব লাগে দাগবিলাক মানে এইধৰণে পূৰা ঘঁহি পিনে একদম চাফা কৰি দিব পাৰি মানে বালিয়ে মানে কি কৰে য'ত অকণমান অকণমান দাগ লাগি গৈছেনে সেইখিনি এনেকৈ কাটি পিনে চাফা কৰি দিয়ে আৰু ফুটছাই তোমাৰ ছাই মানেতো ছাই মানে হৈছে মানে তোৰ এই চাৰকোল চাৰকোলৰে মানে চাফা কৰা এটা মেইন বস্তু আৰু তাৰপিছত আমাৰ কাঁহৰ কাঁহী অসমততো কাঁহৰ কাঁহী চলে কাঁহৰ কাঁহীত এই কিছুমানে এই সেউজীয়া সেউজীয়া টেঙা থৈ দিলে মানে এটা দাগ বহি যায় সেইবিলাক চাফা কৰিবলৈ আমাৰ মেইন বস্তুটো হৈছে ফুটছাই ফুটছাই দি পিনে একদম ভালকৈ খচি ধুব লাগিব ধুই পিনে আমি ৰ'দত দিব লাগিব তেতিয়া মানে সেই কাঁহৰ কাঁহীৰ পৰা সেই ৰংটো নাইকিয়া হৈ যায়গৈ আজিকালি ভীমবাৰো কাম কৰে সেইবিলাক ভীমবাৰে কাম হয় মানে কি ভীমবাৰে তথাপিও আৰু এই তেল চেল যদি বেছি থাকে নহয় ছাইটো অকণমান শুকানকৈ দিব লাগে ছাইটো মানে শুকানকৈ পানীটো কম মানে কি বালি অলপ ছাই অলপ দি পিনে শুকানকৈ মানে কাপোৰ এখন লৈ পিনে মানে পলিথিন এটা আমি লৈ লওঁ কিবা এটা লৈ পিনে আৰু ঘঁহিব লাগে ঘঁহা পিছত মানে কি ঘঁহি ভালকৈ ঘঁহি একবাৰ কাঁহীখন ধুই ল'লে চাফা হ'ল তাৰপিছত ভীমবাৰ অকণমান মাৰি দিয়ক এনেকৈ চাফা তেল লাগি এতিয়াতো ছেইম কণ্ডিশ্যন একেটাই পদ্ধতি বোলে তেল বেছিকৈ লাগি গ'ল হেৰি অকণমান ফুটছাই দিয়ক ঘঁহক তাত আকৌ বালি নেলাগে তেল লাগি আছে নে নাই তাত বালি দৰকাৰ নাই বালি দিলে মানে চেচ বালি দি পিনে এই ফুটছাই দি পিনে ঘঁহক তেল গ'লগৈ অকণমান ভীমবাৰ দি আকৌ মাৰি দিয়ক চাফা এই সেইটো ষ্টাইলে মানে আমাৰ ইয়াত চলে সেইটো কিন্তু আকৌ আপুনি সেই গ্লাছ যেতিয়া এই গ্লাছ চিলাছ ধুব যায় তাত আকৌ বালি দি দিলে চেচ গোটেই আপোনাৰ গিলাছটো কাটি শেষ কৰি পেলাব ন দাগ বহি যাব তাতো সেই এনেকৈ ভীমবাৰটো লাহেকৈ ঘঁহিব লাগে আৰু বগা বগা ফুট ছাই অলপ দিব লাগে আৰু মানে অসমত ফুটছাই মেইন আজিকালি আৰু যেনিবা ভীম ভীমবাৰ দিও চাফা কৰিব পাৰি কিন্তু এটা কথা আকৌ চাফা কৰি পিনে যোনটো বাচ্ এই বস্তু আমি ধুইছোঁ সেই বস্তুটো যদি আমি আকৌ চেপি পিনে তাৰ ৰসখিনি পেলাই নিদোঁ বোলে এই কেৰাহিটো ধুলোঁ কেৰাহিটো ধুই পিনে সেইখিনি ছায়ে আকৌ যদি মই চিচাৰ বস্তু এটা ধুই দিওঁ সেই কেৰাহিৰ তেলখিনি লাগি আছিল নে নাই সেই বাচনটোত সেইটো ধুই পেলাব লাগিব সেইটো ধুই পিনে তাৰ ৰসখিনি পেলাই দিব লাগিব তাত যে তেল চেল লাগি আছিলে সেইখিনি সেইটো আকৌ ধুই পেলাই চেপি পেলাব লাগিব যদি সেইটোকে নুধুই পিনে মই যদি কেৰা কেৰাহিটো ধুলোঁ হৈ গ'ল বচ এনেকৈ চেপিলোঁ অকণমান ভালকৈ নেচেপিলোঁ তাত তেলসোপা লাগি আছে আকৌ মই সেইপিনে চিচাৰ বস্তু এটা এনেকৈ ধুই দিলোঁ তাত তেলখিনি লাগি যাব নে নাই আকৌ সেইটো ধোৱা ধোৱাতকৈ নোধোৱাই হ'ল সেই তেনেকৈ মানে কি মেইন বস্তুটো হৈছে আপুনি কি যেতিয়া বাচনটো ধুইছোঁ বাচনটো ধোৱাৰ মানে কি হ'ল সেই বস্তু চাফা কৰিলোঁ যোনটো বস্তু আমি ঘঁহিছো এইটো আমি ধৰি লওক কেতিয়াবা আমি ভোলৰ জাল লওঁ আজিকালি নহ'লে এই প্লাষ্টিকৰ বস্তা আহে যে প্লাষ্টিকৰ বস্তা এডোখৰ কাটি লওঁ সেনেকুৱা এডোখৰ কাটি পিনে ধুওঁ কিন্তু সেইটো এনেকৈ ধুম যে চাবোন দিয়ে ধুলোঁ বা ফুটছাই দিয়ে ধুলোঁ সেই বস্তুটো চাফা কৰাৰ পিছত সেই বস্তুটো অকণ চাফা কৰি পিনে নতুন মানে বেলেগ এখন বস্তু ধুব যাম যেতিয়া মানে কি তেলখিনি গুচাই ল'ব লাগিব সেই বস্তুটোৰ পৰা তে মানে কি এই সেই যোনটো জাবৰ আমি লৈছিলোঁ যে ধুবলৈ সেই জাবৰটোৰ পৰা আমি বাৰু ভোলৰ জালটো লৈছোঁ ভোলৰ জালটোৰ পৰা আকৌ সেই তেলখিনি আঁতৰাই ল'ব লাগিব ধুই সেইটো চাফা কৰি চেপি পিনে তাৰ ৰস সেইখিনি পেলাই ল'ব লাগিব তেলখিনি তাৰপিছত আমি আকৌ ফুটছাই লওঁ বা ভীমবাৰেই লওঁ লৈ পিনে ধুলোঁ তেতিয়াহে চাফা হ'ব যদি তাৰ তেলসোপা লগাই লৈ পিনে আকৌ আমি যি চিচাৰ বৈয়ামত ঘঁহি দিওঁগৈ ধুই পিনে দিলোঁ তাৰপিছত গোটেই দেখিম চিচাৰ হেৰিটোত গ্লাছটোৰ বোলে তেলৰ বিৰিঙি বিৰিঙি পৰি আছে সেইটো আৰু ভাত খাব লওঁতে গোন্ধ এটা আহিব তাৰ পানীটো খাবলৈ ল'ম যেতিয়া ভাত খাই আছোঁ পানীটো খাব লৈছোঁ কেলেই গোন্ধাই আছে সেই কি সেই বস্তুটোৱে হয় মানে মুঠতে আমি চাফা কৰি পিনে সেই জাবৰটো চাফা কৰি ল'ব লাগিব চাফা কৰাৰ পিছতহে আমি আকৌ বেলেগ চিচাৰ মানে চিচাৰ বস্তু ধুওঁতে বেছিকৈ তেল চেল লাগিলেতো এইটোৱেই ফুটছাই মেইন ফুটছাই দিলে ঘঁহিলে তাৰপাছত চাফা হ'ল তাৰপিছত ভীমবাৰ অকণমান এনেকৈ মাৰে যদি তেতিয়া বেছি চিকচিকীয়া হ'ব বচ সিমানটোৱে